আমাক চৰকাৰে বহু সুবিধা দিছে আমি যে লাভৱান কৰিব পাৰিছো কিছুমানে এতিয়া গৰু ফাৰ্ম খুলিছে আমাৰ ঘৰৰ ওচৰতে গৰু ফাৰ্ম আছে হেৰিয়ক কি বুলি কয় জাৰ্চি গৰু গাখীৰ বেচিছে বহুত উৎপন্ন বহুতে বহুত মানুহে নিছে গাখীৰ আমাৰ ওচৰৰত আছে তাৰ বহুতখিনি লাভৱান হৈছে তেওঁলোকে গোবৰখিনিও বিক্ৰী কৰিছে তাত আকৌ কবা কিবা গুটি গুটি বনাই গোবৰ সেই বস্তা বস্তা নিয়া দেখোঁ আমিও আনিছোঁ তাৰপা ভালেই লাভৱান কৈছিলোঁ আকৌ তাৰপা কুকুৰাও সেনেকুৱা কৰিছে কুকুৰাও দিছে ব্ৰইলাৰ পুহিছে ব্ৰইলাৰ বহুত লাভৱান কৰিছে তেওঁলোকক চৰকাৰে সুবিধা দিছে আমাক আমাৰ গৰু ফাৰ্ম আছে বহুত ডাঙৰকে ভালেই লাগে আমিও খাইছোঁ গাখীৰ আনি বহুত ডাঙৰকে পাাত হৈছে তেওঁলোকৰ ঘৰ ডাঙৰকে বনাই লৈছে জাৰ্চি ডাঙৰ ডাঙৰ বৰ ডাঙৰ ডাঙৰ জাৰ্চি গাই খোৱা মেলা দিছে মানুহ ৰাখিছে থৈছে পোৱালি ৰাখিছে মেলাই আকৌ হেৰি ব্ৰইলাৰ তেনেকে পুহিছে ব্ৰইলাৰ এনেকে ফাৰ্ম আছে ডাঙৰ কুকুৰা পুহিছে কুকুৰা ফাৰ্ম আছে ডাঙৰ ডাঙৰ ফাৰ্ম একদম পুহিছে একদম এশ ডেৰণ ব্ৰইলাৰ পুহি আছে কণীও বিক্ৰী কৰিছে কণী বিক্ৰী কৰে ব্ৰইলাৰ বিক্ৰী কৰিছে ওচৰতে ফাৰ্ম আছে সেইখিনি লাভৱান মানে দি আছে তেওঁলোকে দিয়াটো চৰকাৰৰ পৰা লোন লৈছে লোনটো দি আছে চৰকাৰে যিমানেই দিছে তিমানেই মানুহ কৰি দেখুৱাব পাৰিব লাগিব মানুহে লাভৱানখিনি কৰিবলে পাৰিলেহে তাহাঁলোকক দেখুৱাব পাৰিব তেওঁলোকে দিয়া মানুহ দিছে কিন্তু দেখুৱাব পাৰিব লাগিব সেইখিনি দেখালে মানে তেওঁলোকৰ ভালো লাগিব লৈ কিনে কিমান যে ঘূৰাব লাগে কিমান যে দিছে কিমান যে কৰিছে সেইখিনি কৰা কৰিবলে পাৰিবলে শক্তি হ'ব লাগিব মানুহৰ তেনেকুৱা আমাৰ এতিয়া সেইটো কথাই কৈছোঁ সেই সেইবোৰে কৰিব লাগে নহয় কুকুৰা ফাৰ্ম গাহৰি ফাৰ্ম এনেকে লৈ আছে দ ভালেই লাগিছে ভাল ভালেই লাগিছে কথাখিনি শুনি সেয়ে কৈ গৈছে কৈছে তেওঁলোকে গাহৰি কেনেকে দিব লাগে গৰুক কেনেকে হেৰি কৰিছে ফাৰ্মত খুলি ডাঙৰ কাৰণ খোৱা মেলা দিছে এনেকে ডাঙৰ ডাঙৰ গৰু বৰ ডাঙৰ ডাঙৰ গৰু ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ কুকুৰা ব্ৰইলাৰ ফাৰ্ম খুলিছে ডাঙৰ ডাঙৰ একদম কণী দি বহুত বহুত কণী পাৰে ব্ৰইলাৰ একদম ফাৰ্মে ফাৰ্মে কণী দিছে ব্ৰইলাৰ আকৌ হেৰি ব্ৰইলাৰ পুহিছে কিমান ব্ৰইলাৰ বহুত বহুত দিব পাৰিছে হয় মানুহক তেনেকে বিক্ৰী কৰিব পাৰিছে ব্ৰইলাৰ এনেকুৱা কুকুৰা জাৰ্চি কুকুৰা ব্ৰইলাৰ কুকুৰা আকৌ জাৰ্চি গাই গৰু সেনেকে দি আছে দিছে কৰিছে খুৱাইছে মেলিছে কৈ আছে এইবিলাক বহলাই কৈ আছেোঁ বহুতখিনি যতন কৰিব লাগে লৈছে কৰা মেলা হৈছে দিছে সকলোখিনিকে কৈছে দি আছে কৈ আছে সেইখিনিয়ে আও কৈছোঁ আৰু কিমানো ক'ব লাগে কৈ আছোঁ আৰু যিখিনি দেখিছোঁ কৰিছোঁ আমি লগত আছোঁ কৰিছোঁ দেখাখিনিয়ে কৈ গৈছোঁ কথাখিনি আমি নেদেখাকেতো কোৱা নাই দেখাবোৰ কৈছোঁ দেখিছোঁ কৈছোঁ শুনিছোঁ দেখিছোঁ তেনেকে কি কৰিব লাগে আমি সেইবোৰ কৰি আছোঁ